আমাৰ ওচৰত এখন সত্ৰ আছে সত্ৰ সত্ৰখনৰ নাম খটৰা সত্ৰ এই সত্ৰত বছৰত বছৰত এবাৰকৈ হেৰি খটৰা সত্ৰত পাচেতি পালন কৰা হয় মানে বিশ্বকৰ্মাৰ দিনাখন আমি পাচেতি বুলি কওঁ তাত আমাৰ এই অঞ্চলৰ মানুহ গোট খায় আৰু যিবিলাক মানুহৰ গাড়ী আছে গাড়ীবিলাক লৈ যাই তাত পূজা কৰে খটৰা সত্ৰ খটৰা সত্ৰত এনেই বছৰৰ যিকোনো সময়তো যাব পাৰি তাৰ ওচৰে পাজৰে তাত ডাঙৰ পুখুৰী আছে পুখুৰীত কাছ আছে আৰু হৰিণা পহু আছে তাৰ পিছত ল'ৰা সৰু ল'ৰা ছোৱালীবিলাকে সেইবিলাকো চায় তাৰপিছত আমাৰ কিবা মনোকামনা থাকিলে সেই খটৰা সত্ৰত কোনোবাই যদি কিবা পৰীক্ষা দিয়ে কোনোবাই কিবা যদি মনত ভাবে ভাল হোৱাৰ কাৰণে সেইবিলাকৰ কাৰণেও এই শৰাই দিয়া যায় সেয়ে সত্ৰখন আজি বহু দিনৰ পৰাই সত্ৰ চলিয়ে আছে তাৰ পিছত আমাৰ গাঁৱৰ ওচৰতে এখন মৌজা মহন্ত সত্ৰ ক্ষেত্ৰ বুলিও এখন সত্ৰ আছে তাতো ঠিক তেনেকে মানুহে ঠগী নিয়ে শৰাই নিয়ে সেই শৰাই শৰাই মনৰ কামনা পূৰণৰ কাৰণে নিয়ে তাৰ পিছত আমাৰ ওচৰত থান বুলি এখন দেৱালয় আছে সেই দেৱালয়ত দুৰ্গা পূজা হয় যথেষ্ট ডাঙৰ হয় দুৰ্গা পূজা চাবলে আমাৰ এই অঞ্চলৰ মানুহ যায় তাত কিবা কিবাকিবি বলি দিয়ে পাৰ মুৰ্গী হাঁহ ছাগলী এইবিলাক লৈ যায় মানুহে তাত বলি বলি হয় বলি দিলে মনোকামনা পূৰণৰ বাবে বলি দিয়ে সেইখন পদ্মা থান বুলি কয় তাত দুৰ্গা পূজা হয় কদমতলি মন্দিৰ আছে এই অঞ্চলৰে ওচৰত কদমতলি মন্দিৰতো মানুহে শৰাই লৈ যায় তাত বলি নচলে বলি বিধান নচলে তাত শৰাই দিয়ে নাম কীৰ্তন হয় প্ৰসংগ হয় এইবিলাক হয় তাত শৰাই দি মানুহৰ মনোকামনা পূৰণ কৰে এনেকে আমাৰ এই অঞ্চলত মানুহৰ সত্ৰ বা মন্দিৰ এইবিলাকত মানুহে শৰাইভাগি লৈ এনেকে গৈ মনোকামনা পূৰণৰ কাৰণে চেষ্টা চলায়